মই দিনটোৰ চৌবিছ ঘণ্টাৰ ষোল্ল ঘণ্টা কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰোঁ আৰু বাকী আঠ ঘণ্টা মই খাদ্য গ্ৰহণ কৰোঁ এই ডাইট প্লেনত মোৰ ৰাতিপুৱা অলপ কুহুমীয়া পানী আৰু দুপৰীয়া ভাগত মই ভাত কম পৰিমাণৰ ভাত আৰু দালি লগতে ঘৰতে উৎপাদিত হোৱা শাক পাচলি ছালাদ আদি গ্ৰহণ কৰোঁ আৰু পুনৰ ৰাতিলৈ মই ঠিক তেনেদৰেই ভাত দাইল চবজি আদি গ্ৰহণ কৰোঁ লগতে মই ৰাতি মাছ আৰু মাংস গ্ৰহণ নকৰোঁ যদি মাছ আৰু মাংস থাকে তেতিয়াহ'লে মই দিনৰ ভাগতেই সেয়া গ্ৰহণ কৰোঁ এক সন্তুলিত আহাৰ আহাৰে স্বাস্থ্যলৈ এক বিশেষ অৱদান আগবঢ়ায় কিয়নো আজিকালি খাদ্য দ্ৰব্য অতি ভেজাল হৈ পৰিছে যাৰ ফলত অতি কম বয়সতেই মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে বিশেষকৈ আমি দোকানৰপৰা কিনি খোৱা শাক পাচলিত অত্যাধিক সাৰ দিয়াৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিছে সেয়ে এক সন্তুলিত আহাৰে স্বাস্থ্যৰ সুৰক্ষিত ৰখাৰ লগতে ৰোগসমূহ প্ৰতিৰোধ কৰাত সহায় কৰে সেয়ে যিমান পাৰে সিমান পৰিমাণে নিজে কৰা শাক পাচলি বা ওচৰ চুবুৰীয়াই কৰা শাক পাচলিহে গ্ৰহণ কৰিব লাগে লগতে চাউল আৰু অন্যান্য খাদ্য দ্ৰব্যসমূহো যিমান পাৰে সিমান থলুৱাভাৱে উৎপাদিত হোৱা খাদ্য দ্ৰব্য গ্ৰহণ কৰিব লাগে কিয়নো থলুৱাভাৱে উৎপাদন কৰা খাদ্য দ্ৰব্যত অধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য দিয়া নহয় এই ৰাসায়নিক দ্ৰব্যই শৰীৰৰ যি অপকাৰ কৰে সেয়া এক ভাবিব নোৱাৰা সেয়ে আমি থলুৱাভাৱে উৎপাদিত খাদ্য দ্ৰব্য যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ৰোগৰ পৰিমাণ কমি যাব আৰু এক সুন্দৰ স্বাস্থ্যলৈ আমি জীৱনটো উপভোগ কৰিব পাৰিম